চওক ৰাজনৈতিক দৃষ্টিকোণৰপৰা অসমত উদ্ভৱ হোৱা সমস্যাসমূহ হৈছে যেনে ৰাস্তা ঘাট উন্নত কৰা আৰু হেৰি চৰকাৰী চাকৰি নিযুক্তি কৰা বহুত প্ৰক্ৰিয়াত বহুতো হেৰি প্ৰক্ৰিয়াটোৱে চৰকাৰে বহুত উন্নত কৰিছে

এই চৰকাৰখনে ৰাস্তা ঘাটৰপৰা চৰকাৰী চাকৰিয়াল চাকৰিৰপৰা নিযুক্তি দিয়ে বহুতো বহুতো অৰ্থনীতিৰ আৰ্থিক অনাটনৰ ল'ৰা ছোৱালিবিলাকেও এই এই এই নিযুক্তিৰপৰা বহুতো সুখী হয় বহুতো উন্নত হয় ঘৰখনত এই যেনে চাকৰিয়াল চাকৰিয়াল হ'বলৈ হ'লে আগতে এই অকল ঘোচ ঘাচৰ ঘোচ ঘাচৰ ঘোচ ঘাচৰ পৰা নিযুক্তি কৰে আজিকালি তেনেই দিন নাই তেনেই দিন চৰকাৰে বঞ্চিত কৰিছে কোনো পৰীক্ষাত কোনো পৰীক্ষাতে পৰীক্ষাত উত্তীৰ্ণ হৈ পৰীক্ষাত উত্তীৰ্ণ হৈ হৈ উঠিলেহে চৰকাৰী চাকৰি এটা নিযুক্তিৰ ওপৰত ওপৰত আগবাঢ়িব পাৰে আগবাঢ়িব পাৰে সেইবিলাকৰ ক্ষেত্ৰত মই চৰকাৰী চাকৰিটোকে চৰকাৰৰপৰা উৎক্ষেপণ উৎক্ষেপণ উৎক্ষেপণৰ ব্যৱস্থা মানি লৈছোঁ চৰকাৰী চাকৰিয়ালৰপৰা বহুতো গাঁৱৰ ভিতৰৰ ল'ৰা ছোৱালীয়ে ঘৰখনক উন্নত কৰিব পাৰিছে উন্নত কৰিব পাৰিছে ঘৰখন উন্নত কৰিব পাৰিছে ঘৰখনৰ প্ৰতিটো দায়িত্বহীন দায়িত্বহীন দায়িত্বহীন গুৰুত্ব আৰোপ কৰিব পাৰিছে আৰু বহুতো বহুতো জেগাৰ ৰাস্তা ঘাট ৰাস্তা পদূলি সুচল হয় সুচল হয় সুচলো হয় এই এই চৰকাৰখনে চৰকাৰখনে বহুতো উন্নত বহুতো উন্নত কৰিছে উন্নত উন্নত কৰি উন্নত কৰিতো জনসাধাৰণক বহুতো উন্নত কৰি পেলাইছে